অঁ মই নগাঁৱৰ ঢেকাইপতীৰ শংকৰ বস্ত্ৰালয়ৰপৰা এখন শাৰী কিনিছিলোঁ শাৰীখন ইমানেই বেয়া এবাৰ ধুই দিয়াৰ লগে লগে শাড়ীখন কোছ খাই গ'ল গোটা গোটি উঠি গ'ল মোৰ শাৰীখন পিন্ধিবলৈ ইমানেই গৰম লাগিলে তাৰপিছত শাৰীখন এতিয়া পিন্ধিব নোৱাৰা হৈ গ'লোঁ